হেল্ল'

অঁ এই দোকানতে আছোঁ অঁ আছে শাকৰ গুটি আছে লাই শাকৰ গুটি আছে কবি গুটি আছে বেঙেনা গুটি আছে আৰু মানে গছৰ বুলি কি আৰু হাইব্ৰীড পুলি গুটি আছে অঁ ভাগে ভাগে আছে আপোনাক এতিয়া কি পুলি লাগে অঁ অঁ অঁ লাইশাকৰ লাইশাকৰ হাবি হেভি লাইশাকো আছে হেৰি কৰিবা আপুনি সেই হাঁহ খেতি কেইমান টাইমত আহিবা তুমি অঁ অঁ শাকৰ গুটি সিঁচিবলৈ লৈছা বা কবিৰ সেইবোৰ হাইব্ৰীডেহে কৰিব লৈছা এইটো কি কি সাৰ লগাবলৈ লৈছা কি সাৰ দিবা এতিয়া অঁ অঁ অঁ ভালেই কৰিছা দিয়া দেই আহিবা হাইব্ৰীড ভালেই আছে বাৰু লৈ যাবা কেতিয়া আহিবা এতিয়া খালি টাইমটো কৈ দিলে মানে কি হয় দোকানখন একদম ফুলি থ'ব নোৱাৰোঁ যে মানে অঁ অঁ ঠিক আছে দিয়া আহিবা দিয়া অঁ নাই তেতিয়া থাকি আছোঁ আছোঁ জেঠাই মানে অহা অঁ ভাল কথা ভাল কথা ভাল অঁ নাই ভাল কথা আৰু হেৰি হ'ল মানে কি হাইব্ৰীডবিলাক এতিয়াতো ধৰ যিবিলাক আছে এতিয়াতো হাইব্ৰ্ৰীডে আনি থৈছোঁ মূলাও হাইব্ৰীড আছে সেইবিলাকো তুমি ল'ব পাৰা আৰু কি বুলি কয় লাইশাকৰো হাইব্ৰীডে আছে সৰিয়হ শাকৰো আছে কবি তাৰপিছত লাই সেইবিলাকো হাইব্ৰীডে আছে তো অঁ জাতিলাও হাইব্ৰ্ৰীড আছে ৰঙালাওৰো হাইব্ৰ্ৰীড আছে তো মানে কিবোৰ কৰিবলে হ'লে হা ঠিক আছে দিয়া হ'ব দিয়া